হয় কওকচোন হয় আপোনাক ভিতৰত সজাবলৈ হ'লে ইনডোৰ প্লেণ্ট লাগিব নহয় জানো হয় ইনডোৰ প্লাণ্ট আপোনাৰ মাণি প্লাণ্ট আছে জিজি প্লাণ্ট আছে এৰেকা পাম আছে আৰু পিচ লিলি আছে সেইবোৰ আপুনি ভিতৰত সজাব পাৰিব আৰু কাইলৈ আপুনি নিজে আহি চাই যাব দামবোৰ কেনেকুৱা সেইটোও গম পাব লগতে আপোনাৰ প্ৰয়োজনীয় বস্তু পাব আকৌ বাহিৰত সজোৱা ফুলো পাব ডাঙৰ ডাঙৰ বাহিৰত সজোৱা ফুল আৰু টাব আপোনাৰ পচন্দৰ অনুসাৰি অনুসৰি টাব পাব টাব নিব পাৰিব বিভিন্ন ধৰণৰ ফুল ৰুবলৈ আপুনি নিজে আহিব আহি পেলাই চাই যাবহি চাই পেলাই দাম দৰো কেনেকুৱা হয় সেইটোও চাব চাই পেলাই নিজে নিব পাৰিব কিবা লাগিব নেকি বাৰু

অঁ দামটো আপুনি নিজে আহি পেলাই চালে গম পাব সুধিব মোক সুধি পেলাই মই তেতিয়া ক'ম নহয় দামটো কিমান হয় নিজে আহি চাবহি ঠিক আছে বাৰু হ'ব হয় ঠিক আছে ঠিক আছে হ'ব দিয়ক